মই আচলতে বেছিকৈ ভ্ৰমণ কৰিবলৈ ভাল পাওঁ আৰু মই বুলিয়ে নহয় সকলোৱেই যিসকল মনে মিলা মানুহ থাকে তেওঁলোকৰ লগতে ভ্ৰমণ কৰিবলৈ ভাল পাব সেই মনা মনে মিলা মানুহজন হয়তো মানুহ যিসকলৰ লগত যাবলৈ বিচাৰিব মন মিলা তেওঁলোক হয়তো নিজৰ ঘৰৰ পৰিয়ালৰ মানুহো হ'ব পাৰে আৰু বন্ধুবৰ্গও হ'ব পাৰে এতিয়া মই আচলতে মূলত কি আৰু যিসকল ঘৰৰ মানুহ আছে মোৰ নিজৰ পৰিয়ালৰ সদস্য আছে তেওঁলোকৰ লগতেই লগত ভ্ৰমণ কৰিবলৈ ভাল পাওঁ আৰু মোৰ যিসকল বন্ধু আছে লগৰীয়া মোৰ কলেজৰ লগৰ বা পুৰণা লগৰ যিসকল আছে তেওঁলোকৰ লগতে বেছিকৈ ফুৰিবলৈ ভাল পাওঁ আচলতে এনেকুৱা হয় এই কাৰণ বুলি ক'লে আচলতে ক'ৰবালৈ যেতিয়া আমি ফুৰিবলৈ যাওঁ ফুৰিবলৈ যোৱাৰ আমাৰ মূল উদ্দেশ্যটো এনেকুৱা ধৰণৰ হ'ব পাৰে ফুৰিবলৈটো আৰু মানুহ এনেই নাযায় এনেই মানে ধৰক আমি গ'লোঁ কোনোবা এখন ঠাইলৈ ফুৰিবলৈ গৈছোঁ ফুৰিবলৈ যোৱাৰ লগে লগে কি হ'ব আমাৰ মনবিলাক আচলতে যেতিয়া ব্যক্তিগত জীৱনত সোমাই থাকোঁ গতানুগতিক জীৱন কিছুমান চলি থাকে তেতিয়া খুব ব্যস্ত হৈ থকা হয় আৰু ব্যস্ত হৈ থকাৰ গতানুগতিক মানে ডেইলী কাম কৰিবইলগীয়া হয় ৰাতিপুৱা শুই উঠিৰ পৰা আৰম্ভ কৰি ৰাতি শুৱালৈকে একেখিনি কামকে চলি থাকে তেতিয়াবা সময়ত মনবিলাক অকণমান খুব বেছি ব্যস্ত হৈ থকাৰ কাৰণে দু বিপ মানে বিষণ্ণও হয় মন চনবিলাক বেয়া লাগি থাকে বা খুব ইষ্ট্ৰেছ কিছুমান হৈ থাকে যেতিয়া ফুৰিবলৈ যোৱা হয় বিভিন্ন নতুন নতুন ঠাই দেখা হয় প্ৰাকৃতিক পৰিৱেশলৈ গ'লেও প্ৰাকৃতিক পৰিৱেশৰ সেউজীয়াটোৱে আচলতে খুব আকৰ্ষণ কৰে আৰু তেনেকুৱা ঠাই এখনলৈ গৈ যাওঁতে যদি এনেকুৱা হয় যে মন নিমিলা কাৰোবাৰ লগত যদি যোৱা হয় গোটেই কথাখিনি অথলৈ যায় গতিকে কৰবালৈ ফুৰিবলৈ গ'লে যদি মনে মিলা মানুহখিনি থাকে তেতিয়াহ'লে বিভিন্ন ধৰণৰ কথাৰ আদান প্ৰদান হয় কথা পতা যায় ফূৰ্তি কৰা হয় নাচ বাগ কৰা হয় খুব মুকলি লাগি আহে আৰু সেই মুকলি লগাটোৰ কাৰণে কি হয় পিছত তাৰ পিছৰ কামখিনি পিছৰ দিনাৰ পৰাই আকৌ যি পৰৱৰ্তী পৰ্যায়ৰ কামবিলাক আৰম্ভ হয় সেই কামবিলাকত আকৌ মানে নতুন উৎসাহ এটাৰে কামবিলাক কৰিব পাৰি আকৌ লাইফটো খুব মানে ধুনীয়া হৈ যায় গতিকে সেইটো কাৰণে মই পৰাপক্ষত ব্যক্তিগতভাৱে বিচাৰোঁ মানে মোৰ যিসকল মোৰ মনবিলাক মিলে সেই মন মিলা মানুহখিনি মোৰ হয়তো লগৰো হ'ব পাৰে মোতকৈ হয়তো সৰুও হ'ব পাৰে মোতকৈ ডাঙৰো হ'ব পাৰে সেইটো ধৰক কোনো কথা নাই খালী মনবিলাক মিলিব লাগিব একেধৰণৰ মন একেধৰণে কাম কাজবিলাক কৰা যায় ফূৰ্তি চুৰ্তি কৰিব পৰা সেই তেনেকুৱা মানুহৰ লগত মোৰ পৰাপক্ষত যাবলৈ বিচাৰোঁ কৰবালৈ গ'লে আৰু সকলোৱে হয়তো সেইটোৱেই বিচাৰে